এইটো খাবিনেত লাগিছেনে আপোনালোকৰ কেতিয়া দোকান কেতিয়ালৈ খোলা থাকে

আজি কিবা বিশেষ স্পেচিয়েল বস্তু আছে নেকি আপোনাৰ তাত কি কি আইটেম আপোনাৰ তাত পোৱা যায় চিকেনৰ আইটেম কি আছে

ভেজিটেৰিয়েন নহয় নন ভেজিটেৰিয়েন খাম বুলি ভাবিছোঁ নন ভেজিটেৰিয়েনৰ আপোনালোকৰ তাত কিবা নতুন আইটেম আহিছে নেকি মানে আগতে নোখোৱা নন ভেজিটেৰিয়েনৰ খাদ্য় বস্তু কেনেকুৱা ভাল হ'ব আপুনি কিবা অলপ বিশেষ ক'ব পাৰিব নেকি মানে আজি সোমবাৰ হিচাপে মোৰ ব্ৰত আছে আৰু সেইকাৰণে মই ভাবিছোঁ যে আজি আজি নন ভেজিটেৰিয়ান খোৱাতকৈ ভেজিটেৰিয়েন খোৱা বেছি ভাল হ'ব কিন্তু তাৰ লগতে ঘৰলৈও মই এটা মানে আপোনালোকৰ পৰা ডেলিভাৰী কৰিব বিচাৰোঁ আপোনালোকৰ লগত কেইটা এপ জড়িত হৈ আছে মানে মই ডেলিভাৰী যদি আপোনালোকৰ পৰা ল'ব বিচাৰোঁ তেতিয়াহ'লে কি এপত মই পাম আমাৰ ইয়ালৈতো চুইগী আৰু জ'মেট' দুইটাই আহে আপোনালোকে কি এপৰ জৰিয়তে পঠাব জ'মেট' অঁ হ'ব দিয়ক মই তেতিয়াহ'লে জ'মেট' এপত গৈ আপোনালোকৰ ৰেষ্টুৰেণ্টৰখনৰ পৰা যিটো নতুন আইটেম আপোনালোকে আজি বনাইছে সেইটো বুকিং কৰি দিওঁ কৰি লওঁ লগতে এটা নন ভেজ আৰু এটা ভেজ মোক অঁ দিব কেতিয়া মানে এইটো পাম মই আৰু আপোনালোকৰ বিখ্য়াত যিটো খাদ্য় আছে চিকেনৰে আইটেম হয় মই আগতে খায়ো পাইছোঁ সেইটো আপুনি এটা কাম কৰিব লগতে এই দুটা এটা নন ভেজ এটা ভেজ আৰু লগতে আপোনালোকৰ যিটো বিশেষ আইটেম আছে চিকেন ফ্ৰাইড ৰাইচ উইথ হট্ ডগছ সেই বস্তুটো দিব প্ৰদান কৰিব মোক

এইটো আপুনি বাৰটাৰ আগতে ডেলিভাৰী কৰি দিব কাৰণ মই আৰু আকৌ অফিচলৈ যাব লগাও কাম আছে আপুনি সোনকালে পাৰে যদি পঠাই দিব যিহেতু আৰু এই এইটো এপৰ জৰিয়তে আহিব তো বেছি সময় নালাগে আপুনি হয়তো বাৰটাৰ আগত পালে ভালে হয় আৰু আপোনালোকৰ খাদ্য়ৰ মানে এটা ধুনীয়া সোৱাদ আছে আৰু মই ভৱিষ্য়তেও আপোনালোকৰ পৰা এনেকুৱা খাদ্য়ৰে আশা কৰিছোঁ যাতে ইয়াতকৈ আৰু বেছি ভাল হয় আপোনালোকৰ খাদ্য়বিলাক যাতে আমি আৰু মানে প্ৰত্য়েক দিনাই আপোনালোকৰ পৰা খাদ্য় গ্ৰহণ কৰিব পাৰোঁ হয় ধন্য়বাদ